অঁ মোৰ ৰুমাল কাটিলোঁ এই মই এতিয়া ত্ৰিছখনমান কাটিলোঁ আৰু ত্ৰিছখনমান আছেই ত্ৰিছখন কাটি অঁ মোৰো এতিয়া মোৰ আকৌ সেই সূতা কিনিবলৈ লাগিব এতিয়া পইচা আকৌ লগাব লাগিব ষাঠি সত্তৰখনমান অঁ অঁ বৈ দিম বাৰু আৰু কি কয় বোলে হেৰি নহয় আৰু ক'ৰবাত অৰ্ডাৰ থাকিলে ক'ব ক'বা অঁ অঁ ময়ো এতিয়া কি কয় বোলে এইকেইখন কাটি আকৌ মই হেৰি হেৰি নহয় পঞ্চাছ ষাঠিখনমান লগাব লাগিব ৰুমাল সেইবোৰ ৰুমালত বহুত সূতা নেলাগে এই কি কয় বোলে এক কে জি আনিলে বহুত ওলায় এক কে জি সূতাই লগাওঁ অঁ অঁ অঁ অঁ অঁ নহয় মোৰ ভাগৰ সেই কি কয় বোলে কে জি ছিষ্টেম যে পায় যে সূতাটো সেইটো অঁ সেইটো আকৌ কোমল আকৌ হেৰি ৰুমালটো কোমল হয় বাৰু অঁ অঁ অঁ কি কয় বোলে এতিয়া যে নাই এইটো ৰুমাল লাগে যদি অৰ্ডাৰ কৰায় যদি ক'বা অঁ অঁ ভাল হ'ব ময়ো লগতে মোৰো হেৰি কি কয় বোলে দিব লাগিব মই এজনক সুধিছিলোঁ কেইখন ল'ব নেকি ল'ম বুলি কৈছে বাৰু এতিয়া কাটি লৈহে মই অৰ্ডাৰটো সুধিব লাগিব আকৌ অঁ অঁ মই এইবেলি লগাম মই ষাঠিখনমান লগাম বুলি ভাবিছোঁ ত্ৰিছখনমান থৈ দিম বাৰু অঁ ঘৰৰপৰাই নিয়ে অঁ অঁ অঁ আমাৰ এই কি কয় বোলে অঁ কয় আৰু বোলে আমাকো একোখন ৰুমাল মোক বৈ দিবাচোন এনেকৈ কয় বৈ দিওঁ